আচ্ছা এই কওকচোন কওক

ফাৰ্ণিচাৰ মানে কিহৰ কাৰণে তাৰমানে কিবা বিয়াত দিবানে নিজৰ ঘৰৰ কাৰণেই অঁ অঁ অঁ অঁ আচ্ছা যদি যদি চেগুনৰ লোৱা যায় অলপ মানে ডেজিলিংটো ভাল হয় ভাল দেখাত ভাল হয় আৰু কোৱালিটিটো ভাল হয়েই তিতা চঁপাতকৈও ভাল হয় তিতা চঁপাও উন্নত কাঠ এতিয়া কথা হ'ল কি যদি এই চেগুনত লোৱা যায় তেনেহ'লে ধৰক চফা চেটটোত আচ্ছা চফা চফা চফা চছেটটো মোটামুটি যদি খুব ভাল ডিজাইনৰ লোৱা যায় মোটামুটি ষাঠি হাজাৰমান ষাঠি হাজাৰ সত্তৰ হাজাৰৰ ভিতৰত মানে কমপ্লিট চফা চছেটটো পোৱা যাব ষ্টেণ্ডাৰ্ড হ'ব বস্তুটো তাৰে তলত হে হে হে হে পাৰি আছে দিব পাৰ আছে মানে সেইটোৰে দিব পাৰি এই চেগুনৰৰে দিব পাৰি অলপ ডিজাইনটো যেনিবা ইফাল সিফাল হ'ব অঁ দোকানত বানোৱাও আছে যদি আপোনাক আপুনি চাইও বোলে কোনটো ডিজাইন লাগে কি কথা কোনটো ডিজাইন লাগে কি কথা আপুনি চাই মেলিও ঠিক কৰিব পাৰিব তাৰ পিছত এনে পালেঙো আছে পালেংবিলাকো মোটামুটি পালেংবিলাক ধৰক

অঁ ঠিক আছে ত্ৰিছ হাজাৰৰপৰা ক'ৰবাত অঁ ঠিক আছে